হেল্ল' অ' ব্যস্ত আছে নেকি হয় হয় হেৰি কাইলৈ তাৰমানে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীলৈ যাব নেকি ডিব্ৰুগড় ডিষ্ট্ৰিক্ট লাইব্ৰেৰী হয় হয় মোৰ অলপ অ' মোৰ যাব লগা আছে মানে আপোনাৰ কিতাপ কিছুমান বিচাৰিব লগা আছিলে আপুনি যাব হয় হয় মই অ' কাইলৈ মানে ভাবিছোঁ আপোনাৰ বাৰমান বাৰমান বজাত যাম বুলি এনেও মানে আপোনাৰ লাইব্ৰেৰী ছাগে নিশা আঠটা বজালৈ খোলা থাকে গতিকে আমি যদি অকণমান ভালকৈ ভাত পানী খাই আজৰি হৈ যাওঁ তেতিয়াহ'লে পাৰিম বুলি সুবিধা হ'ব বুলি ভাবিছোঁ মানে হয় হয় মোক মানে কিতাপ বহুত আছে ন হয় হয় হয় হয় হয় হয় মোক মানে হেৰি মানে সাম্প্ৰতিক সাম্প্ৰতিক অসমীয়া কিবা মানে উপন্যাস জাতীয় কিবা পাম নেকি তাত সাম্প্ৰতিক যিটো এতিয়া আছে ন হয় হয় আপুনি অকণ দেখুৱাই মেলি দিব মোৰ মানে ইমান ভালকৈ মানে উপন্যাসখিনি ক'ত আছে হেৰিটো বিচাৰি পোৱা নাছিলোঁ আগতে মানে যাওঁতে আপুনি এইবাৰ অলপ দেখুৱাই দিব হয় হয় বাৰ বজাত বাৰ বজাত যামেই আৰু আমি তাতকৈ দেৰি নকৰো বাৰ বজাতে যাম আৰু ইয়াৰ পৰা তেতিয়া সুবিধা হ'ব বুলি ভাবিছোঁ হয় হয় হ'ব ঠিক আছে মই আপোনাক কাইলৈ ফোন কৰিম অ' আমি লগতে যাম বাৰু ঠিক আছে ঠিক আছে বাৰু হ'ব বাৰু থৈছোঁ